হেল্ল'

হয় হয় এই ভালেই ঘৰতে আৰু ক'ত আছে ঘৰতে নে ক'ত অঁ বাকী ভাল খেতিটো কি কৰা হৈছে কঠীয়া চঠীয়া পৰা হৈছে লাহেকৈ

অঁ আপোনাৰ তাকেই যে পানী বান পানীটো অভাৰ হৈ আছে অঁ অঁ এতিয়া তাকে এতিয়া কি কৰোঁ পাৰোঁ পোৱা যায়

সেইফালে কেনেকুৱা কি বিচাৰে অঁ অঁ এই যােৱা বছৰ নেপালে নেকি অঁ অঁ

ঠিক আছে ঠিক আছে ভালকে কৰিবি তাৰপিছত ৰখিবি বাৰু তেতিয়াহ'লে অঁ অঁ ঠিক আছে যাম